আপুনি নলবাৰী জিলাৰ গাঁও এখনৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি এইচ এছ পঢ়িবলৈ কটন কলেজ বা কটন বিশ্ববিদ্যালয়লৈ আহিল আহি এই যিটো গাঁও আৰু কটন গুৱাহাটীৰ কটনৰ যিটো পৰিস্থিতিৰ সামগ্ৰিক পৰিৱৰ্তন এই পৰিৱৰ্তনটোৰ সৈতে আপুনি কিদৰে মোকাবিলা কৰিছিল আৰু কটন কলেজৰ অভিজ্ঞতা আপোনাৰ কেনেকুৱা ধৰণৰ আছিল আচলতে মই য'ত পঢ়ি আহিছিলোঁ একেবাৰে সৰু জেগা সৰু বুলিয়েই ক'ব লাগিব গুৱাহাটীৰ কটন কলেজৰ তুলনাত কাৰণ কটন কলেজত চবেই জানে দেশ বিদেশৰ ষ্টুডেণ্ট বহুত পঢ়িব আহে আৰু মই যোনখিনি জেগাৰ পৰা আহিছোঁ অহাৰ পিছত আচলতে মই নাদৰ পৰা ওলাই অহা ভেঁকুলী এটাৰ দৰে আছিলোঁ কাৰণ সেইটো মোৰ কাৰণে ক'ব গ'লে নাদ আছিল আৰু কটনখন মোৰ কাৰণে সাগৰ সাগৰহেন হৈ পৰিছিল আৰু তাৰে মাজত মই প্ৰথম দিনাই মই যেতিয়া কটনত আহোঁ কটনত কটনৰ কটনৰ গেটখনৰ সন্মুখত ৰখি মই কটন কলেজখন গুগল মেপত ছাৰ্চ কৰিছিলোঁ আচলতে মই ইমানেই অজ্ঞ আছিলোঁ গুৱাহাটীৰ বিষয়ে আৰু তাৰপিছত লাহে লাহে লাহে কটনৰ পৰিৱেশৰ লগত নিজক খাপ খুৱাব চেষ্টা কৰিছিলোঁ আৰু ভাল লাগিছিল কটনত আহি পেলাই কাৰণ স্কুলত থকা সময়খিনি যি এটা বন্ধ পৰিসৰৰ এটা অৱস্থা এটা মানসিক অৱস্থা আচলতে বুলি ক'ব লাগিব ইয়াতে আহি সেই অৱস্থাটোৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটিছিল মই দেখিছিলোঁ ইয়াত মানে ৰেষ্ট্ৰিকশ্য়ন বুলি যোনখিনি কয় সেই ৰেষ্ট্ৰিকশ্য়নখিনিৰ যথেষ্ট তাৰতম্য আছে সেই আমাৰ ঠাই আৰু ইয়াৰ কটনৰ মাজত আৰু সেইটো আচলতে চব অকল আমাৰ ঠাই বুলি নহয় চবতে হয় কিন্তু আছিল আৰু মই বিশেষকৈ ভাল লাগিছিল মোৰ ইনডোৰ ষ্টেডিয়ামখন কটনৰ আচলতে ক্লাছ কৰাত কৰি বেছি মোৰ বেছিভাগ সয়ম ইনডোৰ ষ্টেডিয়ামতেই গৈছিল ৰাতিপুৱাৰ পৰা আহি প্ৰথম ইনডোৰতে সোমাওঁ মাজত ইচ্ছা গ'লে এটা দুটা ক্লাছ কৰোঁ কেতিয়াবা আৰু নগ'লে তেনেকৈ দিনটো তাতে টেবুল টেনিছ খেলি খেলি থাকোঁ আৰু ইমানেই ভাল খেলা হ'লোঁ লাষ্টত যে ডিপাৰ্টমেণ্টেল খেলত হায়াৰ কৰি নিলে তাতো মই ৰাণাৰ্ছ আপ হৈছিলোঁ গতিকে এইবিলাক য'ত বিৰাট ভাল লগা মোৰ অভি অভিজ্ঞতা বুলি কৈছোঁ মই আৰু আজিৰ দিনত যদি কোনোবাই মোক সোধে যে কটনত অঁ মোৰ এটা কথা ঠিক যে মই কটনত পঢ়িব আহোঁতে বহুত নম্বৰ লৈ আহিছিলোঁ আৰু সেইটো চবে হয়তো জানেই যে কটনত পঢ়িব আহিলে বহুত নম্বৰ লাগে তেতিয়া মোৰ নাইণ্টি পাৰ্চেণ্ট মাৰ্কছ আছিল মই যেতিয়া পঢ়িব আহিছিলোঁ আৰু ইয়াৰ পৰা যেতিয়া যাওঁ তেতিয়া মোৰ ছেভেণ্টি পাৰ্চেণ্ট মাৰ্কছ আচলতে মোৰ কিবা এটা বেমাৰৰ কাৰণে হৈছিল ৰাইটাৰ্ছ ক্ৰেম্প বুলি মই মোৰ পেপাৰ কমপ্লীটে কৰিব পৰা নাছিলোঁ কিন্তু মই ইমান আজিৰ দিনতো মই এইটো কথা বুকু ডাঠি ক'ম যে কটনে মোক পঢ়াৰ ক্ষেত্ৰত কি দিলে কি নিদিলে সেয়া মোৰ বিচাৰৰ বিষয়বস্তু নহয়েই কাৰণ মই এইটো এইটো বস্তু বুজি পাওঁ যে কটনে মোক এখন মোক এটা নতুন জীৱন দিছে কটন নেথাকিলে মই জীৱনৰ বহুত ডাঙৰ এটা পাৰ্ট মিছ কৰি থাকিলোঁ হয় আৰু তাৰ কাৰণে ধন্যবাদ কটন কলেজ সদায় চিৰদিন গতিকে বাকী কটনত আৰু বহুতখিনি অভিজ্ঞতা আছে ইনডোৰ ষ্টেডিয়ামৰ বাহিৰেও যেনে হোষ্টেলখিনি হোষ্টেলখিনি মই হোষ্টেলাৰ না নাছিলোঁ মই ভাড়াঘৰত থাকিয়েই মানে কটনৰ শিক্ষা সম্পূৰ্ণ কৰিছিলোঁ কিন্তু হোষ্টেলখিনি মোৰ ঘৰৰ নিচিনা হৈ পৰিছিল যদিও মই হোষ্টেলাৰ নাছিলোঁ দিনটো তাতেই আড্ডা তাতেই বহা তাতে আমাৰ গেম খেলা কিবা খেলা চব হৈছিল গতিকে সেইখিনি ভাল লাগিছিল যথেষ্ট ভাল লাগিছিল সেই পৰিৱৰ্তনটো প্ৰথম অৱস্থাত অলপমান দিগদাৰ হৈছিল কিন্তু পিছলৈ ধুনীয়াককৈ মিলি যাব পাৰিছিলোঁ